কৃষি বিষয়ে বা খেতিৰ বিষয়ে অধিক লোকে জনাটো অতি প্ৰয়োজনীয় বা দৰকাৰ কাৰণ এখন দেশৰ খেতিয়কসকলে খেতি কৰিলেহে দেশখনৰ জনসাধাৰণে খাবলৈ পাব বা দুৰ্ভিক্ষই দেখা নিদিয়ে এই ক্ষেত্ৰত খেতিয়কসকলৰ গুৰুত্ব অপৰিসীম আৰু ইয়াৰ লগতে খেতিয়কসকলক উৎসাহিত কৰিবলৈ চৰকাৰে বিশেষ বিশেষ আঁচনি অৱলম্বন কৰা উচিত কাৰণ খেতি খেতিৰ ওপৰত বহুতে সাধাৰণতে ভালকৈ নাজানে বা কেনেকৈ খেতি কৰে কি দৰে কৰিব লাগে কি দৰে শষ্য সিচিব লাগে কি দৰে শষ্য ৰুপন কৰিব লাগে ইয়াৰ বিষয়ে জনসাধাৰণে ইমান ভালকৈ ইয়াত নাজানে সেয়েহে চৰকাৰে ইয়াৰ ব্যৱস্থা কৰিব লাগে পাঠ্যপুথিত যোগদান কৰিব লাগে কৃষি বিষয়ে কেনেকৈ খেতি কৰা হয় কি দৰে কৰা হয় আৰু লগতে কিছুমান আঁচনি তৈয়াৰ কৰিব লাগে যাতে খেতিয়কসকল উৎসাহিত হয় খেতি কৰিবলৈ মন যায় ভাল পায় লগতে খেতিয়কসকলটো সাধাৰণতে দুখীয়া শ্ৰেণীৰ মানুহ থাকে ইহঁতৰ টকা পইচাৰ অভাৱ সেয়েহে চৰকাৰে কম সুতৰ হাৰত লোন প্ৰদান কৰিব লাগে যাতে খেতিয়কসকলে খেতি সামগ্ৰীবোৰ ক্ৰয় কৰিব পাৰে ক্ৰয় কৰি খেতিত ব্যৱহাৰ কৰিব পাৰে উদাহৰণস্বৰূপে পাৱাৰ টিলাৰ ট্ৰেক্টৰ আদিবোৰ আৰু লগতে খেতিৰ বিষয়ে যাতে যিহেতু অধিকাংশ মানুহেই খেতিৰ বিষয়ে নাজানে সেয়েহে যিজনে নতুনকৈ খেতি কৰিবলৈ আৰম্ভ কৰিব তেওঁতো তেওঁ জানিব খেতিৰ বিষয়ে জানিবৰ কাৰণে কি চৰকাৰে ধৰক হেল্পলাইন নম্বৰ দিব লাগে কিছুমান ৱেবছাইটো পাৰিলে ৰিলিজ কৰিব লাগে যাতে যিকোনো সমস্যাৰ বাবে খেতি কৃষকসকলে যিকোনো সময়তে হেল্পলাইন হেল্পলাইন নম্বৰত কল কৰি নিজৰ জানিবলগাখিনি জানিবলৈ পাৰে বা ৱেবছাইটত গৈ হ'লেও সকলোখিনি তথ্য যোগান ধৰে যোগান পায় আৰু ইয়াৰ লগতে চৰকাৰে কিছুমান কৃষি খেতিয়কসকলক শষ্য প্ৰদান কৰে যিটো বহুত ক কম সংখ্যক খেতিয়কে আৰু বহুত কম কম পৰিমাণতহে শষ্য পায় ইয়াৰ অধিক যাতে পোৱা পোৱা যোগান ধৰিব পাৰে তাৰ বাবে ব্যৱস্থা ল'ব লাগে আৰু খেতি পথাৰত জলসিঞ্চন ব্যৱস্থা পানীৰ ব্যৱস্থাৰ কাৰণে চৰকাৰে আঁচনি প্ৰদান কৰিব লাগে ইয়াৰ লগতে খেতিয়কসকলৰো যাতে খেতিৰ প্ৰতি নিজৰ উৎসাহ বাঢ়ে বা খেতি ধান শষ্য বিক্ৰী কৰি নিজেই চলিব চলিব পৰা হয় ইয়াৰ বাবে যিবিলাক ধান কৰ্কৰা ধানৰ মূল্য বৃদ্ধি হ'ব লাগে তেতিয়াহে খেতিয়কসকলে খেতি কৰিব মন যাম কাৰণ খেতিয়কসকল বহুত দুখীয়া ঘৰৰ মানুহ থাকে দুখীয়াসকল চলিব পৰাকৈ ঘৰৰ পৰিয়ালৰ সকলোৱে চলিব পৰাকৈ যাতে খেতি কৰি ধান বিক্ৰী কৰি ঘৰ পোহ পাল দিব পৰা হয়